অঁ হীৰেণ কোঁৱৰ হয়নে বাৰু অঁ এই মই গোলাঘাটৰ পৰা কৈছোঁ অঁ অঁ হেৰি এই মই আপোনালোকৰ শিৱসাগৰ মানে জয়সাগৰত ফুৰিবলৈ যাম বুলি ভাবিছোঁ তাত মানে ফুৰি মই অকণমান এই আপোনালোকৰ তাত শিৱসাগৰ আৰু তলাতল ঘৰ ৰংঘৰ তাত আছে তাত মই মানে যাম বুলি ভাবিছোঁ চাবলৈ তাৰ অকণমান বিৱৰণ দিব পাৰিবনি বাৰু কি কেনেকৈ কেনেকৈ কি কি আছে কি কি আছে মই মানে ফুৰিবলৈ যাম বুলি ভাবিছোঁ তাত চাব পাৰিমনে কি কি আছে অঁ অঁ অঁ অঁ অঁ এই শিৱদৌল তাতে আছে নহয় শিৱসাগৰতে শিৱদৌল জয়দৌল থকা নাই জানো অঁ অঁ কোৱা শুনিছোঁ যেনেকৈ আছে চাবলৈ যাব পাৰিম অঁ অঁ হেৰি আৰু অঁ তাত থকা মেলা সুবিধা চোৱা সব সুবিধাবোৰ আছে অঁ অ তাত জয়সাগৰ কলেজো আছে বুলি কোৱা শুনিছোঁ ওচৰতে আছে নেকি অঁ অঁ অঁ হয় হয় মোৰ অঁ হয় অঁ অঁ অঁ আৰু চাবলগীয়া আছে অঁ অঁ অঁ অঁ অঁ সব সুবিধা হ'ব অঁ আৰু এতিয়া তেনেহ'লে সেইখিনি যাম বুলি ভাবিছোঁ আপুনি অকণমান সহায় কৰি দিব আৰু

চোৱা মেলাত মানে থকা মেলা সুবিধা কৰি দিব অকণমান অঁ অঁ আৰু তেনেহ'লে এতিয়া আপোনালোকৰ ঘৰত কোন কেনেকৈ আছে

অঁ অঁ এই আমাৰো গাঁৱৰে গাঁৱৰ বুলিয়ে ক'ব লাগিব আৰু এই অঁ অঁ অঁ সেইটো কাৰণে সুধি লৈছোঁ চাবলে অকণমান বোলো যাম বুলি ভাবিছোঁ আৰু হেৰি কেনেকুৱা খেতি পথাৰ কেনেকুৱা হ'ল এইবাৰ

অঁ এই সব হৈ গ'ল অঁ সেয়া এতিয়া খেতিপথাৰ খেতিপথাৰ আমাৰো ইয়াত শেষ হ'ল সেইটো কাৰণে বোলো খেতিপথাৰ শেষ কৰিয়ে আৰু অকণমান বোলো শিৱসাগৰ জয়সাগৰ তলাতল ঘৰ আছে বুলি কোৱা শুনিছোঁ গৈ পোৱা নাই তলাতল ঘৰ ৰংঘৰ আৰু শিৱদৌল তেনেকৈ আছে বুলি কৈছে চাবলৈ খেতিপথাৰ শেষ কৰিয়ে যাম বুলি ভাবিছোঁ সেইটো কাৰণে আপোনাৰ লগত যোগাযোগ কৰিছোঁ আমাৰো ধান ধান খেতি আমাৰো চপালোঁ খালী এতিয়া মাৰি মেলি মানে আজৰি হৈছোঁ আৰু লাহেকৈ সম্পূৰ্ণ হোৱাগৈ নাই হ'বগৈ আৰু কাইলৈ পৰহিলৈ ভিতৰত এতিয়া বোলো তাকে ফোনৰ দ্বাৰা যোগাযোগটো হৈ লওঁ যাবলৈ তেতিয়াহ'লে আপুনি অকণমান সহায় কৰি দিব

অঁ অঁ এইয়া যিমানখিনি আগৰ ৰজাদিনীয়া মানে শিৱসাগৰ যিখিনি কীৰ্তিচিহ্নবিলাক আছে বহুত আছে নহয় কীৰ্তিচিহ্ন চাবলগীয়া শিৱসাগৰ ডিষ্ট্ৰিকত অঁ শিৱসাগৰ ডিষ্ট্ৰিকতো ভালেখিনি আছে মানে কীৰ্তিচিহ্ন চাবলগীয়া সেইখিনি গোটেইখিনি চাম বুলি ভাবিছোঁ গোটেইখিনি চাম বুলি ভাবিছোঁ আপুনি অকণমান সেইখিনিত চোৱাত সহায় কৰি দিব আৰু শিৱসাগৰ জয়সাগৰৰ পৰা শিৱসাগৰ পুখুৰীলৈ কিমান দূৰ কিমানখিনি জয়সাগৰ মানে হেৰিয়ৰ পৰা তলাতল ঘৰৰ পৰা শিৱসাগৰ মানে ওচৰৰ ওচৰা ওচৰি নেকি অলপমান হয় নেকি অঁ অঁ অঁ সেইখিনি অঁ সেইখিনিত তেনেহ'লে সিমান দিগদাৰ নাই যাতায়তৰ সুবিধাটো আছে যদি অঁ চাব পাৰিম অঁ সেইখিনিত আপুনি সহায় কৰি দিব সহায় কৰি দিলে আমি ইয়াৰ পৰা গৈ পিনে সেই আপোনাৰ লগতে মানে সেইখিনি চোৱা চিতা কৰিম

চাই মেলি আৰু এতিয়া বাকী আৰু কি ক'মনো আৰু সেইখিনিৰ কাৰণে যোগাযোগ কৰিলোঁ আপোনাৰ লগত অঁ অঁ ৰজাদিনীয়া বহুত কিবা কিবি আছে নহয় আৰু তাত ওচৰতে অঁ পুখুৰী পাৰত

জয় জয়সাগৰত জয়সাগৰতো আছে নহয়

অঁ জেৰেঙা পথাৰৰ তাতে আছে নহ্ কোৱা শুনিছোঁ অঁ অঁ আৰু এইফালে ৰ'বচোন এই গড়গাঁৱত সেইফালে গড়গাঁও বুলি এডোখৰ আছে নেকি গড়গাঁৱত অঁ অঁ অঁ অঁ কাৰেংঘৰ আছে নহ্ কাৰেংঘৰটো অঁ শুনিছো বাৰু

অঁ অঁ হয় অঁ সেই গ'লে একেলগে চাব পাৰিম আৰু গোটেইখিনি অঁ অঁ তেনেহ'লে এতিয়া যোগাযোগটো কৰিলোঁ অকণমান সহায় কৰি দিব অঁ এই আমাৰো তেনেকৈ মানে আমাৰ মানে পৰিয়াল আৰু তেনেকুৱাই আৰু শহুৰ শাহু আছে ছোৱালী এজনী আছে একেলগে আমি গোটেইখিনি ফুৰিবলৈ যাম আৰু তেনেকৈ তাত দেখামহি দেখামগৈ আৰু এই শিৱসাগৰৰ কীৰ্তিচিহ্নবিলাক দেখাম বুলিয়ে যাবলৈ যাম বুলি ভাবিছোঁ হ'ব তেন্তে অঁ অঁ অঁ সহায় কৰি দিব হ'ব